হেল হেল্ল' হয় কোনে ক'লে হয় হয় মই আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিলো অথনি পৰা মই আপোনালোকৰ আপোনালোকৰ ফালৰ পৰা এতিয়া মানে হেৰি কথাটো হ'ল যে মোৰ পেচেণ্ট এজন আপোনাৰ ডিচাৰ্জ হ'বলগীয়া আছিলে এতিয়া তেখেতৰ পেচেণ্টৰ নামটো আপোনাৰ মৃণালী কলিতা

হয় হয় নিশ্চয় হয় তেখেতৰ ধৰি লওক হেৰি প্ৰেগনেঞ্চিৰ হেৰি আছিলে তেখেতৰ ডেলিভাৰী হ'ল ডেলিভাৰী হোৱা পিছত বাকী ফৰ্মেলিটিজখিনি ধৰি লওক মানে অলপ সোনকালে হৈ গ'লে ভাল হয় যিহেতু তেখেত ঘৰ গৈ পোৱাতো সোনকালে জৰুৰী

হয় হয় হয় হয় হয় হয় নিশ্চ হয় হয় হয় হয় হয় হয় হয় হয় হয় আৰু এটা কথা আছিলে ধৰি লওক তেখেত এতিয়া জেনেৰেল ৱাৰ্ডত আছে গতিকে জেনেৰেল ৱাৰ্ডৰ পৰা তেখেতক মানে এটা প্ৰাইভেট চেম্বাৰ প্ৰাইভেট ৰূম এটালৈ শ্বিফ্ট কৰিবলৈ কাৰণে সেইটো সোনকালে কৰি দিব পৰা যাব নেকি কাৰণ জেনেৰেল ৱাৰ্ডত যিহেতু অলপ কষ্ট পায় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় বাকী তেখেতৰ ধৰি লওক মানে ভিজিটিং পিৰিয়ড ভিজিটিং টাইমখিনি ধৰি লওক এজনৰ ওপৰি আন আন এজন আহিবলৈ নিদিয়ে বাকী এতিয়া পৰিয়ালৰ মানুহ চানুহখিনিও আহিছে গতিকে তেওঁ তেওঁৰ লগত মানে দেখা সাক্ষাৎ কৰিবলৈ বিচাৰি আছে গতিকে

হয় হয় হয় ঠিক আছে বাকী তেখেত ধৰি লওক তেখেতৰ ডিচাৰ্জ হোৱা ফৰ্মেলিটিজ কাৰণে আপোনাক ফোন কৰিলেই হ'ব মই হয় হয় ঠিক হয় হয় ঠিক আছে নহয় এতিয়া ধৰি লওক মইয়ো ধৰি লওক বাচ্ছাটোক মানে দেখা দেখা সাক্ষাত হোৱা নাই এনে তেখেতৰ মানে বাচ্ছাটোৰ ধৰি লওক মানে ওৱেত চুৱেতৰ পৰা আৰম্ভ কৰি একোতো বেলেগ একো বিশেষ একো প্ৰব্লেম পাই থকা নাই ন এতিয়া

হয় হয় ঠিক আছে হ'ব দিয়ক এনে ডক্টৰ ডক্টৰৰ ডক্টৰৰ ভিজিটিং টাইমটো কোন সময়ৰ পৰা কিমান সময়ৰ ভিতৰত পাম ডক্টৰ এঘন হয় হয় এনে তেখেতৰ ঘৰ ক'ত বাৰু হা হা এতিয়া ধৰি লওক গাড়ী ঘোঁৰাও অসুবিধা চলি আছে পোন্ধৰ আগষ্ট গৈছে গতিকে কোন সময়ত আহি পাই কেনেকুৱাকৈ পাই সেইটো বাৰু হয় হয় হয় হয় হয় ঠিক আছে হ'ব বাৰু দিয়ক হয় অ'কে